হেল্ল' দাদা হয় দাদা আপোনালোকৰ কেব এজেঞ্চিৰ পৰা মই কেব এখন বুক কৰিছিলো

যিটো ঠিকনা দিয়া আছিলে মই নিৰ্দিষ্ট ঠিকনাতে উপস্থিত আছো কিন্তু সময় হৈ গৈছে কিন্তু এতিয়ালৈকে ডাইভাৰজন আহি পোৱা নাই অতি পলম কৰিছে হয় মোৰ বিশেষ কাম আছিলে হয় অতিকৈ পলম কৰিছে মানে বহুত দেৰিৰ পৰা ৰখি থকা হৈছে ইয়াতে মই নিৰ্দিষ্ট ঠিকনাতে উপস্থিত আছো কিন্তু তেখেতে ঠিকনাত উপস্থিত হ'ব পৰা নাই এতিয়ালৈকে হয় টাইম হৈ গৈছে গতিকেলৈ আপোনালোকৰ এজেঞ্চিৰ পৰা এই ট্ৰিপটো মই কেনচেল কৰিব বিচাৰিছো

এই যাত্ৰা কেনচেল কৰিব বিচাৰিছো হয় ইমান পলম হৈ গৈছে গতিকেলৈ ইয়া কৰাই উচিত হ'ব মোৰ বাবে

ঠিক আছে দাদা মই ৰিচিপ্টটো দি দিম ঠিক আছে দাদা